হেল্ল' হয় হয় দাদা মই কলেন কাশ্যপ ফুকনে কৈছিলোঁ ৰুম নাম্বাৰ ছয়ৰ পৰা অঁ ৱাইফাইটোৱে দাদা কাম কৰা নাই মই চেকিং কৰোঁতে নটিচ কৰা নাছিলঁ কিন্তু এতিয়া যেতিয়া কানেক্ট কৰিব লৈছোঁ মানে কাম কৰা নাই আপুনি কাৰবাক পঠাই

হয় নেকি দাদা অলপমান সোনকাল কৰিব লাগিছিলে আচ্ছা আচ্ছা দাদা আৰু কিবা অলটাৰনেটি কাৰণ মোৰ মানে অফিচৰ কাম কৰিবলীয়া আছিলে দিগদাৰ হৈ যাব নহ'লে

নাই কোনো অসবিধা হোৱা নাই বৰ্তমানলৈকে কিন্তু ৱাই ফাইটো যদি জলদি ঠিক হৈ যায় তেতিয়া মোৰ প্ৰবলেম নহয় আৰু হয় হয় আচ্ছা আচ্ছা হয় হয় দাদা মই ৰুমতে ৰুমতে আছোঁ অঁ হয় হয় ঠিক আছে বাকী চব ঠিক আছে আপুনি যদি বেয়া নাপায় তেন্তে ক্লিনিক ষ্টাফকো পঠিয়াই দিব পাৰে অঁ তাকে তাকে হয় হয় ফিক্স হয় নেকি তাকে তাকে বাকী আৰু মই কথা এটা সুধিব আপোনালোকে খানা দিয়ে ন আচ্ছা আচ্ছা আৰু ডিনাৰৰ কাৰণে আচ্ছা আৰু বাহিৰৰ পৰা অৰ্ডাৰ বস্তু কিবা এলাউ কৰেনে থেংক ইউ তেন্তে আচ্ছ আচ্ছা ঠিক আছে ঠিক আছে থেংক ইউ